হেল্ল' কোনে কৈছে অঁ অঁ কওকচোন হয় বাৰু অঁ অঁ নামটো ক'বচোন তেতিয়া জানিব পাৰিম অঁ তা পাইছোঁ ৰ'ব চিনি কওকচোন বাৰু অ' আপোনাক কেনেকুৱা কাপোৰ লগা হৈছে আমাৰ সকলোবোৰ ধৰণৰ কাপোৰ আছে আমাৰ শালৰ আমাৰ নিজৰ অঁ বোৱা কটনৰ অ'

আমাৰ ইয়াতে একদম মিনিমাম ৰেঞ্জৰ আমাৰ হয় ছিক্স থাউজেণ্ড এইটো আপোনাৰ কোৱালিটি প্ৰিফাৰ কৰে আমাৰ একদম মিনিমাম ৰেঞ্জটো কৈছোঁ আপোনাক কাৰণ আমাৰ ডিফাৰেন্ট ডিফাৰেন্ট কোৱালিটি আছে আমাৰ পূৰা চল্লিছ লাখ চল্লিছ হাজাৰলৈকে আছে মেখেলা চাদৰ আমাৰ নিজৰ শালত বোৱা আৰু একদম কম মিনিমাম আপোনাৰ ছিক্স থাউজেণ্ডৰ পৰা আছে আপোনাক এতিয়া নিজৰ কোৱালিটি চাই পেলাই নিজৰ এটা বাজেট লৈ পেলাই আপুনি এনেকুৱা ইয়াৰে মাজত যিকোনো পাই যাব খালি পাটৰ বুলিয়েই নহয় মুগা টছ ৰিহা আপোনাক যেনেকুৱা ধৰণৰ লাগে আমাৰ নিজৰ শালতে আমি বওঁ বহুত ধৰণৰ কাপোৰ পাব অঁ আপুনি পাই যাব পাই যাব নিশ্চয় পাব আপুনি আপুনি আপুনি কাষ্টমাইজো কৰিব পাৰে আমাৰ ইয়াতে নিজৰ শাল যিহেতু অকণমান চাৰ্জ এটা লয় কাষ্টমাইজ কৰিলে নিজাকৈ আপুনি নিজৰ তেতিয়া আপোনাৰ ডিজাইনটো লৈ কথা আপুনি যদি চিম্পুল ডিজাইন দিয়ে আপোনাৰ কেতিয়াবা আধা নহওঁতেই হৈ যায় আৰু আৰু যদি আপোনাৰ সোনকালে লাগে আপুনি অলপমান বেছিকৈ পইচা দি কেনে চাৰ্জ এটা কাটিব কাৰণ আমাৰ কৰ্ম কৰ্মচাৰী আছে ন আমি সিহঁতকোতো এটা এমা এমাউণ্ট এটা দিব লাগিব সোনকালে কাম এটা কৰি দিয়াৰ কাৰণে কেতিয়াবা লাগে কাৰোবাক ইমাজেনঞ্চিত কাপোৰ আমাৰ সেনেকুৱা মানে ডিফেৰন্ট ডিফেৰন্ট টাইপ আছে আপুনি যেনেকুৱাত লাগে যিমান সময়ত লাগে সেনেকে চাৰ্জেচ লোৱা যায় আপোনাক যদি এক মাহৰ ভিতৰতে লাগে তেনেহ'লে আমাৰ এক মাহৰ ভিতৰত বোৱা হৈ যায় সেইটো কাৰণে আপুনি এক্সট্ৰা চাৰ্জ দিব নালাগে আপুনি যদি কাপোৰযোৰ আপুনি বোৱা ডিজাইন কিবা দিব বিচাৰিছে নিজৰ তেতিয়াহ'লে ডিজাইনবোৰ আপুনি এনেই লৈ আনিবও পাৰে আমাৰ কাৰীকৰক বুজাই দিব পাৰিব কাৰীকৰে সেনেকুৱা ডিজাইনত বনাই দিব আপোনাক খালি এটা চাৰ্জেচ লোৱা যায় আৰু সেনেকে আপুনি আহিব আমাৰ চিল্ক হাউচত আপুনি ঠিক আছে দিয়ক হ'ব দিয়ক লগ পাম ৰাখিছোঁ বাইদেউ